অঁ হেল্ল' হয় মোৰ পাৰ্চেল এটা আছিল সেইটো মানে সৰু হৈ গৈছে কাপোৰটো আপুনি লৈ যাব পাৰিব নেকি মোৰ নাম শ্ৰী হিমুৰ দাস মই এটা লং পেন্ট অৰ্ডাৰ দিছিলোঁ মই টুৱেন্টি এইট ছাইজৰ দিছিলোঁ হা হা মই টুৱেন্টি এইটৰটোৱে মানে দিছিলোঁ বাট সৰুৱে হৈছে অঁ সৰু আহিছে মইতো আপোনাৰ চাৰে চাৰিটামান বজাত লৈছিলোঁ পৰা

অঁ হয় দিয়ক অঁ অঁ আপুনি আজি বা কালিৰ ভিতৰতে কৰি দিয়ক